হেল্ল' অ' প্ৰাণজিৎ ট্ৰেভেলছৰ মালিক হয়নে এই আপোনাৰ ওপৰত বহুত আশা কৰি আমি গাড়ীখন ভাড়া কৰিছিলোঁ ল'ৰা ছোৱালীখিনিয়ে আনন্দ কৰিবলৈ যাব পিকনিক খাবলৈ আপুনি কি গাড়ী পঠিয়াই দিলে বাৰু আপোনাৰ গাড়ীখনৰ কণ্ডিচন ইমানেই বেয়া আছিল যদি আমাক জনাব লাগিছিলে আগতে আগতে জনোৱাহেঁতেন আমি বেলেগ জেগাত গ'লোহেঁতেন কিন্তু এনেকুৱা এখন গাড়ী দি পঠাই দিলে আমি গৈ আধা ৰাস্তাত বন্দী হ'বলগীয়া হ'ল গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ দুঘণ্টামান সময় আমি ৰাস্তাতেই থাকিবলগীয়া হ'ল ল'ৰা ছোৱালীখিনিক লৈ গৈছিলোঁ পিকনিক খাবলৈ কাৰণে আনন্দ কৰিবৰ কাৰণে আপোনাৰ সামান্য ভুলৰ বাবে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিটো এন্টাৰটেইনমেইণ্ট কৰিব লাগিছিলে সেইটো কৰিব নোৱাৰিলে গাড়ীখনৰ মানে ভিতৰত গোটেই চীটি টিট ফটা সেইবিলাকো আমি সহ্য কৰি গৈছিলোঁ কিন্তু দেখিলোঁ আপোনাৰ গাড়ীৰ আভ্যন্তৰীণ মেচিন চেচিনো বেয়া কাৰণ সেইবিলাক বেয়া নোহোৱাহেঁতেন গৈ আধা ৰাস্তাত ৰৈ থাকিবলগীয়া নহ'লহেঁতেন ইমান এটা ডাঙৰ ডীলাৰ আপুনি অন্তত চিন্তা কৰি পেলাই গাড়ীখন পঠাব লাগিছিলে এনেদৰে আৰু কাষ্ট'মাৰক ঠগিব নাপায় পইচা দিছো আমি দস্তুৰমত আপুনি অন্তত সেই কথাটো ভাবিব লাগিছিলে যে এখন কলেজৰ পৰা ষ্টুডেণ্টখিনি আনন্দ কৰিবৰ কাৰণে বনভোজৰ স্থলীলৈ গৈছিলে আধা ৰাস্তাতেই যেতিয়া দুঘণ্টা তিনি তিনিঘণ্টা ৰখিবলগীয়া হ'ল সেইটো কি পিকনিক হ'ল আমি কিন্তু আপোনাক যি ৰেটত পইচাটো সিদ্ধান্ত লোৱা হৈছিলে সেই পইচা নিদিওঁ কমাই দিম আমি এনেদৰে আৰু ভৱিষ্যতে আন আন কোনো টীমক নকৰিব আমাক যি কৰিলে কৰিলে কিন্তু নেক্সট টাইম আপুনি অকণমান চিন্তা কৰি পঠাব অন্তত গাড়ীকিখন ভাল কৰি ল'ব পাৰে আপুনি যিহেতু এইটো আপোনাৰ এটা ব্যৱসায় এই ব্যৱসায়টোৱে আপোনাক চলাই আছে আপুনি চিন্তা কৰি অন্তত আপোনাৰ ৰেপুটেচনটো ভাল কৰি ৰাখিব লাগিছিলে এনেদৰে যাতে আৰু ভৱিষ্যতে নহয় সেই কথাটো চিন্তা কৰিব ধন্যবাদ